হেল্ল' মই নলবাৰীৰ মুকালমুৱাৰ পৰা কৈছিলোঁ আপুনি পৰীণিতা ৰেষ্টুৰেণ্ট হয়নে মই দহটা চিংৰা অৰ্ডাৰ দিবা লাগিছিল আপোনাক মই মেচেজ কৰি দিম নে এড্ৰেছটো আপুনি তাতে পঠাই দিব যিমান পাৰে জলদি পঠাই দিলে ভাল হয় অলপমান আলহী আহিব মানে আপুনি অঁ পঠাই দিব তেনেহ'লে ঠিক আছে মই মেচেজ কৰি দিম দিয়ক